প্ৰথমবাৰ ৰে'লত উঠোঁতে মোৰ অভিজ্ঞতা ক'বলৈ গ'লে প্ৰথম মই তেতিয়া অৰুণাচল গৈছিলোঁ অৰুণাচল অৰুণাচলত মোৰ লগৰজনৰ দেউতাকে চাকৰি সূত্ৰে কৰ্মৰত অৱস্থাত আছিল আৰু তেতিয়া আছিল ডিচেম্বৰ মাহ দুহেজাৰ ওঠৰ চনৰ দুহেজাৰ ঊনৈছ চন ঊনৈছ চনৰ ডিচেম্বৰ মাহত তেতিয়া মই প্ৰথমবাৰ যেতিয়া উঠিছোঁ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিলোঁ কাৰণ প্ৰথমবাৰ ৰে'লত উঠিছোঁ তাৰ ৰেলৰ বিভিন্ন ধৰণৰ কোনটো আমি আমি তেতিয়া মই প্ৰথম টিকেট কাটিছিলে আমাৰ এই জেনেৰেল জেনেৰেলত আৰু জেনেৰেলত টিকেট কাটোঁতে কোনটো জেনেৰেল দবা আছিল ৰে'লৰ এইটো বিচাৰি পোৱা নাছিলোঁ তাৰপাছত আমি প্ৰথমবাৰ জেনেৰেল ডবা বিচাৰি নাপায় আমি উঠিলোঁ শ্লীপাৰ ক্লাছত শ্লীপাৰ ক্লাছত উঠি উঠোঁতে তাত থকা দুজন প্ৰশাসন প্ৰশাসনিক বিষয়াই আমাৰ টিকেটসমূহ চালে পৰীক্ষা কৰিলে তেওঁলোকে ক'লে যে এইটো আমাৰ আমাৰ চিট নহয় বা ডবা নহয় ইয়াৰ পাছত আমি নেক্সট ষ্টেশ্যনত নামি যাব লাগিব বুলি ক'লে জেনেৰেল ডবাত উঠিব লাগিব বুলি ক'লে আমি টিকেট কাটিছিলোঁ ফৰকাটিঙৰপৰা তিনিচুকীয়ালৈকে তিনিচুকীয়ালৈকে আমি ফৰকাটিঙৰপৰা গৈ যেতিয়া গৈ আছিলোঁ তেতিয়াই আমাক এই পুলিচ প্ৰশাসনৰ প্ৰশাসনিক বিষয়ে দুজনে আমাক ক'লে তাৰপিছত আমি মৰিয়নিত নামি জেনেৰেল ডবা বিচাৰি জেনেৰেল ডবা বিচাৰি নাপালোঁ আৰু ইয়াৰ পিছত আমি উঠিলোঁ যিসকল আমাৰ সেনাবাহিনীৰ কাৰণে যিটো ডবা ব্যৱহাৰ কৰে সেই ডবাটোত আমি উঠি উঠি উঠি উঠা উঠি দিলোঁ কাৰণ নাজানো প্ৰথমবাৰৰ কাৰণে গৈছিলোঁ ট্ৰেইনত ইয়াৰ পাছত তেওঁলোকৰ তাত নেক্সট ষ্টেশ্যনলৈকে গ'লোঁ তাত গৈয়ো তাত এজন মানুহে বুজালে যে তেওঁলোক বহুত দূৰ যাব লাগিব বহুত দূৰৰপৰা আহিছে গতিকে তেওঁলোকক অকণ ভালকৈ শুবলৈ শুবলৈ দিলে বেছি ভাল হয় তেনেকৈ তেওঁলোকে বুজোৱাৰ পাছত আমি সেই ষ্টেশ্যনত নেক্সট ষ্টেচনত আকৌ নামি দিলোঁ নেক্সট ষ্টেশ্যনত নামি আমি একেবাৰে লাষ্টত হাবাথুৰি খাই মানে যেতিয়া ট্ৰেইন যাবলৈ আৰম্ভ কৰিলে তেতিয়া আৰু উপায় নাপায় আমি যিসকলৰ বিকলাংগসকলৰ মানে ডবা আছিল বিকলাংগ ডবাতে আমি উঠি দিলোঁ বিকলাংগ ডবাত তাত যাওঁতে যথেষ্ট ভয়ো লাগিছিল কাৰণ কোনোদিন তেনেকুৱা ডবাত উঠি পোৱা নাই তেনেকুৱা গৈ পোৱা নাই কিন্তু সেই তাৰপৰা নেক্সট ষ্টেশ্যনলৈকে তেনেকৈয়ে আমি অহা যোৱা কৰিলোঁ মানে গ'লো তাৰপাছত একো অসহায় হৈ আকৌ পুনৰ বেলেগ ষ্টেশ্যনত গৈ যিকেইজন প্ৰশাসনিক বিষয়া আছিল আমাক কৈছিলে যে এইটো আমাৰ ডবা নহয় বুলি তেওঁলোকৰ ওচৰলৈ গৈ আমি ক'লোঁ যে এনেকৈ এনেকৈ কমপ্লেইন দিলোঁ আমি ডবাটো জেনেৰেল ডবা বিচাৰি পোৱা নাই তেতিয়া তেওঁলোকে ক'লে যে ঠিক আছে আপোনালোকে এটা কাম কৰক আপোনালোকে শ্লীপাৰ ক্লাছতে গুচি যাওক কিন্তু যাতে বেলেগ যাত্ৰী চিটত যাতে আপোনালোকে বেলেগ যাত্ৰী যদি কোনোবা আহে টিকত থকা তেতিয়া তেওঁলোকৰ আপুনি আপোনালোকে উঠি দিব লাগিব তেতিয়া এনেকৈ কোৱাৰ পিছত আমি শ্লীপাৰ ক্লাছতে গুচি গ'লোঁ আমি আৰু যিটো ডবাত উঠিছিলোঁ সেই শ্লীপাৰ ক্লাছত তাত যাত্ৰী প্ৰায় নাছিলেই আৰু আমাৰ কোনো ধৰণৰ অসুবিধা বা পিছত নহ'ল কিন্তু আমি সেইটোৱে মোৰ প্ৰথম অভিজ্ঞতা হৈছিল যে ট্ৰেইনত